আমাৰ এই অঞ্চলত বিভিন্ন ধৰণৰ ফুৰিবলগীয়া ঠাই আছে আমাৰ এই সামৰেঙা বিলত বহুতো বিভিন্ন ধৰণৰ ঠাইৰ পৰা পৰ্যটক আহে ভ্ৰমণ কৰিবলৈ আৰু ইয়াত ফ্লিমৰ বাবে আৰু গানৰ বাবে বিভিন্ন ধৰণৰ ভিডিঅ' ছংৰ বাবে ইয়াত শ্বুটিং কৰিবলৈ আহে